মই বাতৰি কাকত পঢ়ি ভাল পাওঁ বাতৰি কাকতৰ পলিটিকেল পলিটিকেলৰ বিষয়ে থাকে আৰু মই পলিটিকেল ডিপাৰ্টমেণ্টৰে হয় তাৰ কাৰণে মই পলিটিকেল ছায়েঞ্চ পঢ়ি ভাল পাওঁ ৰাজনীতিৰ কথা আদি জানিবলৈ ভাল লাগে আৰু ৰাজনীতি ৰাজনীতিৰ ক্ষেত্ৰত আমি সকলোবোৰ জানিবলৈ পাওঁ সেনেকৈ তাৰ কাৰণে ভাল লাগে ৰাজনীতি কথা জানিবলৈ আৰু